বাগিচাৰ কামক মই হবী হিচাপে এইকাৰণেই ল'লোঁ কাৰণ গছ ফুলগছ বা গছপুলি ৰুই মোৰ ভাল লাগে কাৰণ এইটো এটা হবী বুলি ক'ব নোৱাৰি এইটো এটা ভাল লগা বস্তু সঁচাকৈ কাৰণ যদি মই ঘৰত এজোপা ফুল ফুলগছ বা এজো এটা গছপুলি যদি লগাওঁ তেতিয়া কি হয় এজোপা ফুল ফুলগছ যেতিয়া লগাওঁ ফুলগছৰ যেতিয়া ফুলজোপা ফুলে তেতিয়া কিমান ভাল হয় চাৰিওকাষে সুশোভিত হৈ থাকে আৰু সুগন্ধিযুক্তও যদি আমি ফুলগছ তেনেকৈ লগাওঁ চাৰিওফালে সুগন্ধিযুক্ত ইমান ধুনীয়া এটা পৰিৱেশ দি থাকে আৰু মনবিলাক মানুহৰ ঠিকে থাকে কাৰণ মানুহৰ মন আৰু কাম দুইটাই বেলেগ বস্তু কাৰণ মানুহৰ মনটোক যদি নিৰোগী কৰি ৰাখিবলৈ হ'লে এই বাগিচাৰ কাম বা ফুলগছ এজোপা ৰোৱা বা গছপুলি এটা ৰোৱা কামটো অতিয়েই প্ৰয়োজন আৰু মই ভাবোঁ একো এইটো এটা মোৰেই অকল হবী হিচাপে নহয় বহুতৰ ক্ষেত্ৰত বাগিচাৰ কামটো হবী হিচাপে বহুতে লৈছে আৰু এজোপা গছপুলি আমি যেতিয়া ৰুওঁ আমাৰ প্ৰাকৃতিক পৰিৱেশটো প্ৰাকৃতিক যিটো ভাৰসাম্য সেই ভাৰসাম্যটো এজোপা গছত বা এজোপা ফুলগছত এইবিলাকত আমাৰ প্ৰাকৃতিক ভাৰাসাম্যটো ধৰি ৰাখে কাৰণ কি হৈছে এজোপা গছে আমাক কি কৰে আমিতো নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ উশাহত আমি অক্সিজেন লওঁ গতিকে গছ আমি যিমানেই লওঁ ৰুব পাৰোঁ আমাৰ অক্সিজেনৰ পৰিমাণটো আমাৰ সিমানেই অটুট থাকিব আৰু আজিকালিতো পৰিৱেশটো প্ৰাকৃতিক পৰিৱেশটোতো বিনষ্ট হৈছে গতিকে চব সকলোফালৰ পৰাই গছ বন এইবিলাকতো ধংস কৰিছে মানুহে গতিকে আমি এজোপা গছ কাটিলে আমি দুজোপা গছ লগাব লাগে কাৰণ আমাৰ প্ৰাকৃতিক ভাৰসাম্যটো ৰক্ষা কৰিবলৈ একমাত্ৰ গছেই আমাৰ জীয়াই ৰাখিব গতিকে মই বাগিচাৰ কামক মই হবী হিচাপে ললোঁ আৰু মোৰ প্ৰেৰণা কি মই সকলোকে এটা কথাই ক'ব বিচাৰোঁ যে প্ৰত্যেকেই গছপুলি লগাওক বা ফুলগছ এজোপাই হওক এইটো এটা মানুহে হবী হিচাপে যদি লয় তেতিয়াহ'লে সকলোৰে উপকৃত হ'ব